হেল্ল' দাদা কাইলৈ ৰাতিপুৱা সাত বজাত মোৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত যাত্ৰা আছে গতিকে আপোনালোকক কাইলৈ মোক গণেশগুৰিৰ পৰা ৰাতিপুৱা সাতটা বজাত গাড়ীৰে আহি নিব পাৰিবনে